বিদেশৰ সকলো ঠাইয়ে মোৰ ভাল লাগে বিশেষকৈ আমেৰিকাত মোৰ ভাগীনজনী আছে ভাগীনজনীয়ে তাৰ কথা কৈ থাকে আৰু সিহঁত আহিলেও তাহাঁতৰ মুখত বিদেশৰ কথা শুনি আমেৰিকাৰ কথা শুনি ভাল লাগে আমেৰিকা হ'ল বহুত উন্নত ঠাই পঢ়াই শুনাই সকলো ক্ষেত্ৰতে আগবঢ়া স তেওঁলোকৰ তেওঁলোকৰ মানে যিবিলাক কাম সেইবিলাক শুনি বা শুনি থাকি ভাল লাগে বহুত আগবঢ়া সকলো ক্ষেত্ৰতে আগবঢ়া আৰু পঢ়া শুনা বা ডাঙৰ কল কাৰখানা এইবিলাকো তাত যথেষ্ট আমাৰ ভাৰততকৈ আগবঢ়া সেইকাৰণে তালৈ যোৱা নাই যাবলৈ ইচ্ছা আছে কিন্তু শুনিয়ে সকলোখিনি ভাল লাগে জাম জাম লাগে কেতিয়াবা হয়তো যাব পাৰিম